হয় আজি প্ৰথম প্ৰডাক্ট হিচাপে মই এটা ডিজিটেল ডিভাইচৰ কথা কৈছিলোঁ আৰু সেই ডিভাইচটো হৈছে এটা মোবাইল ফোন মোবাইল ফোনটোৰ নাম হৈছে নাথিং ফোন ওৱান এইটো এটা নতুন ফোন হয় এটা নতুন কোম্পানীৰদ্বাৰা সেই কোম্পানীটোৰ নাম হৈছে নাথিং আৰু কোম্পানীটোৰ চি ই অ' হৈছে মানে মুখ্য অধ্যক্ষ হৈছে বা মূৰব্বী হৈছে কাৰ্ল পে' কাৰ্ল পে' আগতে ওৱানপ্লাছ যিটো কোম্পানী আছিলে ব্ৰেণ্ড আছিলে তাৰ মূৰব্বী আছিলে কিন্তু সেই কোম্পানীটো এৰি পেলাই এই এই কাৰ্ল পে' নামৰ ব্যক্তিজনে নাথিং কোম্পানিটো ষ্টাৰ্ট কৰিছিলে বা আৰম্ভ কৰিছিলে গতিকে মই আগৰপৰাই ওৱানপ্লাছ ফোনসমূহ ভাল পাইছিলোঁ গতিকে যিহেতু একেজন মানুহৰ এইটো নতুন কোম্পানী হয় গতিকে তেওঁৰ যিটো চিন্তাধাৰা হয় তেওঁৰ টেকনোলোজি বা প্ৰযুক্তিৰ প্ৰতি যিটো আসক্তি আছে বা যিটো ভালপোৱা আছে মই সেইটোক আগৰপৰাই বিশ্বাস কৰিছিলোঁ সেইকাৰণে মই এই যিটো নাথিং ফোন ওৱান সেইটো ক্ৰয় কৰিম বুলি ভাবিলোঁ আৰু যিবোৰ তেওঁলোকে ফিছাৰ দিছিলে বা যিবোৰ আপোনালোকৰ বৈশিষ্ট্য দিছিলে সেইবোৰো বহুত আকৰ্ষণীয় আছিলে বেলেগ ফোনসমূহত সেই বস্তুবোৰ পোৱা আজিলৈকে দেখা নাই তাৰে এটা বস্তু হৈছে গ্লিফ ইণ্টাৰৰ্ফেচ সেই ফোনটোৰ পাছফালে মানে সন্মুখতটো স্ক্ৰিনখন আছিলে আৰু পাছফালে এটা এল ই ডি লাইটৰ চেটআপ আছিলে চেটআপ মানে এটা এল ই ডি লাইটৰ মানে কেইটামান লাইটৰ মানে এটা এখন মানে জাল টাইপৰ আছিলে জাল জাল টাইপৰ তাত ৰখা আছিলে আৰু তাত বিভিন্ন ধৰণৰ কাৰ্য্য়ৰ ওপৰত ভিত্তি কৰি আমি দিয়া আমি মানে তাত কৰিবলৈ দিয়া কিছুমান ধৰণৰ আমি কি কামকে হওঁক বা কিছুমান এপ যদি আমি ব্যৱহাৰ কৰোঁ তাৰ ওপৰত ভিত্তি কৰি সেই লাইটবোৰ মানে নুমাইছিলে বা জ্বলিছিলে তেনে সেইটো এটা বিশেষত্ব আছিলে ফোনটোৰ গতিকে এইসমূহ বস্তুৱে মোক ফোনটোৰ প্ৰতি আকৰ্ষিত কৰিছিলে তাৰ উপৰিও স্মাৰ্টফোন এটা যিবোৰ মানে মেইন বা মূল যিবোৰ বস্তু দৰকাৰ হয় যেনে প্ৰচেচৰ বা ৰেম বা ষ্ট'ৰেজ টাইপ সেইবোৰো এই ফোনটোত বহুত ভাল আছিলে বহুত উন্নত মানৰ কম্প'নেণ্ট বা উন্নত মানৰ সজুঁলি বা আহিলাবোৰ ব্যৱহাৰ কৰা হৈছিলে তাৰে প্ৰচেচৰটো হৈছিলে স্নেপড্ৰেগন এইট চেভেণ্টি এইট চেভেণ্টি প্ৰচেচৰটো ইউ ইউচ কৰিছিলে ব্যৱহাৰ কৰিছিলে আৰু তাত ৰেমটো আছিলে এল পি ডি ডি আৰ ফাইভ আৰু তাত ষ্টৰেজ টাইপটো ব্যৱহাৰ কৰিছিলে ইউ এফ এচ থ্ৰী পইণ্ট ওৱান গতিকে গতিকে তাত চব বস্তু মানে সকলো বস্তু উন্নতমানৰ ব্যৱহাৰ কৰা যিহেতু হৈছিলে গতিকে মই বিভিন্ন ধৰণৰ সমালোচনা চাই পেলাই যিবোৰক ৰিভিউ বুলি কয় শেষত মই এটাই সিদ্ধান্ত লৈছিলোঁ যে সেই ফোনটোৱেই মই ক্ৰয় কৰিম এই ফোনটো মই ক্ৰয় কৰোঁতে তাৰ দামটো অলপ বেছি আছিলে বৰ্তমান তাৰ দামটো অকণমাণ কম হয় বৰ্তমান বজাৰত সেইটো আঠাইশ হাজাৰ মান টকাত পোৱা যায় কিন্তু মই যেতিয়া কিনিছিলোঁ তেতিয়া ত্ৰিছ হাজাৰ টকাত কিনিছিলোঁ কিন্তু ত্ৰিছ হাজাৰ টকাটো মোৰ কোনো ধৰণৰ লোকচান হোৱা নাই বুলি মই ভাবোঁ কাৰণ ফোনটো বহুত ভাল হয় আৰু মই ফোনটোৰপৰা মানে লাভৱিত হৈছো লাভান্বিত হৈছোঁ আৰু এতিয়া যদি আকৌ মই কিনিবলৈ চান্স পাঁও কিনিবলৈ যদি আকৌ এবাৰ সুযোগ পাঁও তেতিয়াও মই সেই ফোনটোৱেই ক্ৰয় কৰিম কাৰণ ফোনটোৱে মোৰ মই ব্যৱসায় কৰোঁ গতিকে ব্যৱসায়তো বহুত সুবিধা কৰি দিছে কাৰণ ফোনটোত কোনো ধৰণৰ বস্তুবোৰ লাগি নধৰে হেং মৰা বুলি যিটো কোৱা হয় কোনো এটা বস্তু লাগি নধৰে গতিকে মোৰ ব্যৱসায়ত কিছুমান লেনদেন হয় পইচাৰ লেনদেন হয় সেইবোৰ ক্ষেত্ৰটো কোনোধৰণৰ মোৰ আজিলৈকে প্ৰব্লেম বা অসুবিধাৰ সৃষ্টি কৰা নাই গতিকে এই বস্তুটোৰ ৰিভিউ হিচাপে মই ইমানেই কম আৰু মোৰ সকলো ধৰণৰ এক্সপিৰিয়েন্স বা অভিজ্ঞতা ধনাত্মকেই আছিলে ধন্যবাদ